অঁ অঁ ভালনে তোৰ অঁ ভাল ভাল এ মোৰ এতিয়া সমস্যা এটা হৈছে নহয় এই মোৰ ইলেক্ট্ৰিচিটিৰ নম্বৰটো সলনি হ'ল এতিয়া নতুন নম্বৰ অৰ্ডাৰ ল'লোঁ এতিয়া মোলে তাৰ পৰা বিলখিনি মই পোৱা নাই নহয় অঁ মই এতিয়া কি কৰিব লাগিব তই জাননে মোক কচোন বাৰু অঁ অঁ অ অ তেনেকে পোৱা হ'ব নি অঁ তেতিয়াহ'লে মই মই ইলেক্ট্ৰিচিটি অফিচত গৈ ৱেবছাইটটোত মোৰ নতুন নাম্বাৰটো দি মই বিলখিনি সংগ্ৰহ কৰাত সুবিধা হ'ব চাগে অঁ অঁ অঁ অঁ হ'ব বাৰু মই তেনেহ'লে সেইটোকে কৰিব লাগিব